মনালিছা নেকি অঁ মই প্ৰিয়ংকাইে ক'লোঁ চিনি নাই অঁ ভালেই আছো তুমি অঁ অঁ ঘৰতে আছা নেকি

বিহু পিঠা বনোৱাই নাই বনাম হে

কৰা হোৱাই নাই সেইকাৰণে তোমালৈকে ফোন এটা কৰিলোঁ গোলঘাট যাবলৈ লগো নাই মই বোলো মনালিছা কে ফোন এটা কৰোচোন অঁ অঁ তাকে গোলাঘাটৰ পৰা এপাক আহো গৈচোন বোলো তোমাকো লগ ধৰোঁ অঁ অঁ

নাই যোৱাই হোৱা নাই সময় মিলা নাই গম পাইছা যাবলৈ ওলাইছোঁ ময়ো তোমাকে ফোন এটা কৰোঁ দুইজনী একেলগে যোৱা হ'ব

মোৰ মানে সেই অঁ তাকেতো অঁ কৰ্মশালাত সেই ৰিহাখনো প্ৰয়োজন হৈছে তাৰপিছত আকৌ আমাৰ সেই ভণ্টিৰ কাৰণৰ হেৰি তায়ো এবাৰ বিহু প্ৰগ্ৰেম কৰিব যে তাইকো ৰিহাখন লাগে অঁ অঁ

অঁ মোৰ ৰিহা দুখন ল'বলৈকে আছে কিমান মান বোলে ডিচকাউণ্টত পাম নে নাপাম জানো আজিকালি ৰিহাবোৰৰ দামবোৰ বহুত দেখোন অঁ অঁ হয় হয়

তাকেই ঘৰৰ কাৰণে বজাৰো অলপ কৰিবলৈ আছে মই বোলো হেৰি তোমাৰ ভাল চিনাক বস্তটো গোলাঘাটতে

অঁ মই শুনিইছোঁ ৰাজলক্ষ্মী বুলি

গম পাইছোঁ অঁ অঁ মোৰ কোৱালিটি ভাল হ'লে আনিবলৈও ভাল লাগে লাগিলে দামেই ভোৰোঁ তাৰপিছত আকৌ সেই

ঠিক হ'লে হ'ল

হয় মই ঠিক কৰি তাকে মই তোমাৰ সেইকাৰণে ফোন কৰিছোঁ মোৰ দিন এটা ঠিক কৰি দুইজনী আহিমগৈ গম পাইছ অঁ

ৰেহাই পোৱা যায় সেইটো কাৰণে আৰু এই বিহু টাইমত এনে অফাৰবোৰ দিয়ে যে অঁ এইবোৰ মোৰ জোনবিৰি চোনবিৰি একোৱে নাই চব ল'বলগীয়া হৈ আছে বিহু প্ৰগ্ৰেমৰ কাৰণে তাৰপিছত মই বোলো যাম একেবাৰে বজাৰবোৰ কৰি আহিম বিনানি ময়ো শ্বপিং কৰিছোঁ বিননি মানে কি প্ৰডাক্টবোৰ বেয়া নহয় তাতো অঁ তাৰ ভাল কোৱালিটি কাপোৰ পোৱা যায় বিনানিত বাবাৰ কাৰণে যে আনিছিলোঁ অঁ অঁ সেইকাৰণে মই তোমাক কৈছোঁ ভাল কোৱালিটিৰ কাপোৰ তাত পোৱা যায় বিনানিত মই দৰা সাজৰ কথা ক'ব নোৱাৰিম মানে মই তাত দেখাও নাই কিন্তু এনেকে টি চাৰ্ট আৰু চাৰ্ট এইবোৰ ভাল কোৱালিটিৰ মানে আছে আৰু মই দাদাৰ কাৰণে আনিছোঁ চাৰ্ট এটা মানে বহুত ভাল পালে সি পিন্ধি পেলাই

অঁ অঁ

ভাল আৰু মানে যিটো পিন্ধিলেও পইচা দিলেও মানে হেৰি নহয় আৰু কোৱালিটি ভাল অঁ চিম্পল হয়

আবৰণ ময়ো সোমাই পোৱা নাই কালেকশ্যনবোৰ কেনেকুৱা বিশেষ গম নেপাওঁ অঁ অঁ সেইখনটোতো আমাৰ ওচৰতে বাৰু হে খালী অঁ আৰু আমি যোৱাহে হোৱা নাই ওচৰত যদিও তাৰ পৰা এপাক আহিব পৰা যায় আৱৰণৰ পৰা

ভাল আৰু অকলে যোৱাতকৈ

ময়ো তাকে ৰিহাাকিখন বোলো ল'বলগীয়া হৈ আছে তাইকো ফোন এটা কৰোঁ অঁ অঁ তেতিয়া পিছত অনলাইন কৰিব পৰা যাব

অঁ ময়ো শুনিছিলোঁ অঁ মোৰো আনিবলৈ হৈ আছে বিহু বুলি ঘৰলৈ গ্লাছ আৰু মানে কাপ প্লেট তেনেকে অঁ বিশালৰ পৰা আহিমগৈ দুজনী ওলাব নহ'লে মানে সোমাই আহিম আৰু সেইফালে যাওঁতে একোৰে বিশালতো সোমাই আহিম সেয়া তেনেকে ঘৰ আৰু বজাৰ কেইটামান কৰিবলৈ আছে অঁ অঁ

ভাল পাই চাগে সি

অঁ অঁ

অঁ অঁ অঁ

আনিছোঁ আনিছোঁ

গম পাইছোঁ ৰেহাই দিয়ে মানে অঁ অঁ

অঁ মই গম পাইছোঁ মই অলপ দিনৰ আগত গৈছোঁ সেই ভণ্টী এজনীৰ বাৰ্থ ডে আছিলে বাৰ্বি ফ্ৰক এটা আনিবলে গৈছিলোঁ বাৰ্থ ডে কাৰণে ইমান কিউট ইমান ধুনীয়া কোৱালিটি মানে আৰু পিন্ধিও একেবাৰে কমফৰ্ট পাইছে তাই চেভন নাইণ্টি নাইন লৈছে মানে একদম কমফৰ্ট হয়

গম পাইছোঁ অঁ তাত হেৰি অঁ এই তাত যে এইবোৰ বস্তুবোৰ থৈ বৰিআম টাইপৰ যে এনেকে থাক নিচিনাকে পাঁচটামান যে থাকে অঁ সেইবোৰ যে একদম বাই ওৱান গেট ওৱান ফ্ৰী দি আছে অঁ অঁ পৰা অকণ মানি মানে যে

অঁ আৰু ইমান দেখিয়ে মৰম লগা

অঁ অঁ অঁ অঁ অঁ তাকে সোমাই আহিব লাগিব এপাক

অঁ অঁ অঁ তাকে কনফাৰ্ম অঁ কোনদিনা যাওঁ কনফাৰ্ম কৰি ল'ম অঁ ঠিক আছে হ'ব দিয়া